গাঁও অঞ্চলত ব্যৱসায় চলোৱাৰ আৰু সুবিধা সুবিধাসমূহ হ'ল গাঁৱত বিভিন্ন ধৰণৰ খেতি তথা সা সঁজুলি বা খেতিৰ পৰা যিখিনি আমি ফল চবজি পাওঁ বা ধান যিকোনো ধৰণৰ সামগ্ৰী কিনিবলৈ গাঁওসমূহত উপলব্ধ থাকে সেইকাৰণে গাঁৱৰ অঞ্চলসমূহতত সহজতে আমি ফল চবজি কিনিবলৈ সুবিধা পাওঁ আৰু তথা গাঁও অঞ্চলৰ অসুবিধাসমূহ আছে ঠিক তেনেদৰে গাঁও অঞ্চলত যিখিনি বস্তু টাউনত সোনকালে উপলব্ধ হয় সেইসমূহ গাঁৱৰ ভিতৰত বা তেনেকুৱা ধৰণৰ সুবিধা নথকা কাৰণে বিভিন্ন ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান বা ব্যৱসায়সমূহ গাঁৱলৈ যাবলৈ টান পায় সেয়েহে গাঁৱৰ যিখিন নি মানুহ থাকে বা মানুহ বাস কৰে তেওঁলোকৰ যথেষ্টখিনি নতুনকৈ অহা সামগ্ৰী বিশেষ ধৰণে ইলেক্ট্ৰনিক আইটেম বা মোবাইল টিভি ৱাশ্বিং মেচিন নতুন প্ৰডাক্ট তেনেদৰে কোম্পানী লঞ্চ কৰে তেওঁসমূহ গাঁওসমূহত উপলব্ধ নহয় সেইসমূহ অকল চহৰ বা টাউনতহে পোৱা যায় এই ক্ষেত্ৰত গাঁৱৰ আৰু গাঁৱৰ ব্যৱসায়ী গাঁও গাঁওসমূহৰ ব্যৱসায়সমূহৰ কাৰণে এইখিনি এটা অসুবিধাৰ সন্মুখীন হয় কিন্তু গাঁওসমূহত এটা সুবিধাও আছে যিহেতু চব্জিসমূহ নগৰ অঞ্চলত গাঁৱৰ পৰাই আহে গতিকে গাঁওসমূহৰ মানুহে যথেষ্ট কম ধন খৰচ গাঁও বা তেওঁলোকৰ গাঁও বা তেওঁলোকৰ বজাৰ সোনকালে বা তেওঁলোকে বিচৰা ধৰণৰ মানে বিচৰা ধৰণৰ ক্ৰয় কৰিব পাৰে টাউনসমূহত ব্যৱসায় কৰাৰ সুবিধাসমূহ হৈছে টাউনসমূহত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান বা ডাঙৰ ডাঙৰ ব্যৱসায়ী দোকান তেনেকুৱা মল সকলোখিনি টাউনত উপলব্ধ থাকে কিন্তু টাউনৰ বা নগৰৰ মানুহসমূহে যিখিনি ফল চবজি বা তেওঁলোকে বিচৰা ধৰণৰ মানে শাক চবজিসমূহ ক্ৰয় কৰিবলৈ যথেষ্ট অসুবিধা বা অধিক দামত ক্ৰয় কৰিবলগীয়া হয় কিন্তু গাঁও গাঁও অঞ্চলৰ মানুহসমূহে এইখিনি যথেষ্টখিনি সুবিধা লাভ কৰে আৰু নগৰৰ মানুহসমূহে এইখিনি অসুবিধা অসুবিধাৰ সন্মুখীন হয় কিন্তু চহৰ অঞ্চলত ব্যৱসায় চলোৱাৰ সুবিধাসমূহ হ'ল চহৰত মানুহৰ জনবসতি যথেষ্ট থাকে তথাপিতো গাঁৱৰ তুলনাত যথেষ্ট ভিৰ বা টাউনসমূহ বা নগৰসমূহত যথেষ্ট মানুহ থাকে গতিকে তেওঁলোকৰ যিকোনো ব্যৱসায়তে অধিক চাহিদা বা বিক্ৰী হোৱাৰ কাৰণে তেওঁলোকে এক মুনাফা বা যথেষ্ট মূল্য লাভ কৰে ইয়াৰ ক্ষেত্ৰত গাঁওসমূহৰ গাঁওসমূহ বা গাঁৱত বাস কৰা অঞ্চলৰ লোকসকলে সেইখিনি সুবিধা তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহয় যিখিনি নগৰৰ বা চহৰৰ মানুহখিনিৰ যথেষ্ট ব্যৱসায়িক সুবিধা লাভ কৰে গাঁৱৰ পৰা গাঁৱৰ বাস কৰা মানুহে সেইখিনিৰ পৰা বঞ্চিত হৈ থাকে তথাপিও গাঁৱত যিখিনি ব্যৱসায় চলোৱা হয় তেওঁলোকে নিজৰ খেতিত বা নিজৰ মাটিত যি খেতি খেতি ৰুই বা খেতি কৰে তেওঁলোকে তেওঁলোকে তেওঁলোকে বিচৰা ধৰণৰ মানে গাঁওসমূহত তেওঁলোকে ধন লাভ নকৰে তাৰ ফলত তেওঁলোকৰ সুবিধাসমূহ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় নগৰসমূহত সেইখিনিৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ মল তথা অনুষ্ঠানসমূহত যথেষ্ট কিনিবলৈ লাভ হয় গাঁৱৰ পৰা গাঁৱৰ পৰা বহুত যথেষ্টখিনি ব্যক্তি বা লোকে এই সু সুবিধাসমূহ লাভ নকৰাৰ ক্ষেত্ৰত তেওঁলোকে নগৰৰ নগৰৰ মুখী নগৰমুখী বা নগৰত তেওঁলোকে বাস কৰিবলৈ তেওঁলোকৰ ঘৰ মাটি এৰি কিনি আহে এই সুবিধাসমূহ পোৱাৰ কাৰণে

নগৰীয়া অঞ্চলৰৰ ব্যৱসায়সমূহৰ খুব সুবিধা হৈছে তেওঁলোকৰ বিভিন্ন ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান অথবা মলসমূহ নতুনকৈ অনুষ্ঠান হোৱা তেওঁলোকে সামগ্ৰী বা বস্তু ক্ৰয় বা বিক্ৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা লাভ কৰে তেওঁলোকে গাঁৱৰ ক্ষেত্ৰত সেইখিনি সুবিধা উপলব্ধ নহয় নগৰ নগৰীয়া গাঁও অঞ্চল এই নগৰীয়া অঞ্চলৰ লোকসকলে তেওঁলোকে যিখিনি সমূহ বাহিৰৰ বা গাঁৱৰ পৰা বস্তু ক্ৰয় কৰিবলগীয়া হয় সেইখিনি টাউনত তেওঁলোকে পৰ্যায়ক্ৰমে উপলব্ধ নাথাকে সেইখিনি তেওঁলোকৰ এটা ডাঙৰ সমস্যাৰ সন্মুখীন হয় আৰু লগতে তেওঁলোকে যিখিনি বস্তু উপলব্ধ হয় সেইখিনিও যথেষ্ট মূল্যত তেওঁলোকে ক্ৰয় কৰিবলগীয়া হয় গতিকে সেইখিনি গাঁও অঞ্চলৰ ব্যৱসায় বা বা লোকসকলে তেওঁলোকৰ বস্তু তেওঁলোকে যিটো ব্যৱসায় কৰিম বুলি এই চহৰ বা টাউনৰলৈ আগমন কৰে তেওঁলোকে সেইখিনিত অধিক চাহিদা লাভ কৰিবলৈ সুবিধা হয় তথাপিতো গাঁৱৰ অঞ্চলত যিখিনি মানুহে বস্তু বা তেওঁলোকে গাঁৱত ব্যৱসায় কৰিম বুলি ভাৱে তেওঁলোকে অধিক অধিক মূল্যত তেওঁলোকে অধিক মূল্যত তেওঁলোকে ক্ৰয় কৰিবলগীয়া হয় কিন্তু সেই ক্ষেত্ৰত গাঁৱৰ লোকসকলে বা ব্যৱসায়ীসকলে যিখিনি চহৰলৈ চহৰলৈ বা টাউনলৈ অভিমুখী হয় তেওঁলোকে যথেষ্ট লাভৰ যথেষ্ট লাভ বা চাহিদা পাবলৈ সন্মুখীন হয় ইয়াৰ ক্ষেত্ৰত গাঁও অঞ্চলৰ ব্যক্তিসকলে এই চহৰ অঞ্চলৰ তুলনাত যথেষ্টখিনি ব্যৱসায় চাহিদা লাভ কৰিবলৈ সক্ষম নোহোৱা নহয় কাৰণ তেওঁলোকৰ ফচল বা খেতিত যিখিনি বস্তু উপলব্ধ হয় তেওঁলোকে গাঁৱত বা তেওঁলোকৰ অঞ্চলত বস্তু ব্যৱসায় কৰে সেইখিনি যিখিনি লাভ হয় সেইখিনি লাভ চহৰৰ তুলনাত গাঁৱত যথেষ্ট কম বা নগৰীয়া অঞ্চলৰ তুলনাত যথেষ্ট কম যিখিনি ব্যৱসায়ী চহৰলৈ বা নগৰীয়া অঞ্চললৈ ব্যৱসায় কৰিব ওলাই যায় তেওঁলোকে সেইখিনি ফল তাতকৈ দুগুণ বা তিনি গুণ অধিক দামত বিক্ৰী কৰিবলৈ সক্ষম হয় ইয়াৰ ক্ষেত্ৰত গাঁৱৰ লোক কিন্তু চহৰীয়ালোকতকৈ কিছুমান যেনেধৰণে ইলেক্ট্ৰনিক আইটেম বা নতুন গাড়ী বা নতুন তেনেকুৱা যন্ত্ৰচালিত বস্তু বা নতুন নতুন আধুনিক ধৰণৰ বস্তু সেইখিনি গাঁও অঞ্চলত উপলব্ধ নহয় বা গাঁৱৰ ব্যৱসায়ীসকলে বুজি পোৱাত যথেষ্টখিনি অসুবিধা হয় ইয়াৰ তুলনাত চ নগৰীয়া অঞ্চলৰ ব্যৱসায়ীসকলে সেইখিনি বস্তু ক্ৰয় কৰা বা বিক্ৰী কৰাৰ বিক্ৰী কৰাতে যথেষ্ট লাভ পাবলৈ সক্ষম হয় কাৰণ এখন নগৰৰ বাহিৰৰ পৰা যথেষ্টখিনি লোক বসবাস কৰে তেওঁলোকৰ কিন্তু সেই তাৰ নগৰীয়া অঞ্চলৰ তুলনাত গাঁও বা গাঁও বা ভিতৰীয়া অঞ্চলত তেওঁলোকে বাস এই বাস কৰিব নাযায় কাৰণ গাঁৱৰ পৰাহে নগৰীয়া অঞ্চলত যথেষ্টখিনি ব্যৱসায় বা কৰিবলৈ ওলাই যায় গাঁৱত গাঁওসমূহৰ প্ৰধান সমস্যা হ'ল তেওঁলোকৰ যাতায়ত ব্যৱস্থা বা বিভিন্ন ধৰণৰ সা সুবিধা কৰিবলৈ কিছুমান যথেষ্ট অসুবিধাৰ সন্মুখীন হয় তথাপিতো তেওঁলোকে ঘৰতে যিখিনি বস্তু তৈয়াৰ কৰে সেইখিনি বস্তু চহৰত যাই বিক্ৰী কৰি যথেষ্টখিনি লাভৰ সন্মুখীন হ'বলৈ সক্ষম হয় গতিকে গাঁও অঞ্চলত ব্যৱসায়ীসকলৰো সুবিধা বা অসুবিধা আছে নগৰীয়া অঞ্চলতো ব্যৱসায়ীসকলৰ বিভিন্ন ধৰণৰ সুবিধা বা অসুবিধা আছে